হেল্ল' ভাইটি এই কালি যে মই তোমাক তোমাৰ অ'টোখন ভাৰা কৰি থৈছিলোঁ বুক কৰি থৈছিলোঁ যে মই সময়মতে ট্ৰেইনখন পাবলৈ বুলি তুমি যে আহিব নোৱাৰিলা সেই কাৰণে মই ট্ৰেইনখনেই ফেইল কৰিলোঁ গতিকে লৈ তুমি মোক পইচাটো আকৌ ৰিটাৰ্ণ ঘূৰাই দিয়া দেই ভাইটি বেয়া নাপাবা